হেল্ল' কোনে ক'লে হয় হয় কোনে ক'লে হয় কওকচোন হয় হয় আপোনাৰ পেটটো কোনফালে বিষায় বাৰু সোঁ চাইডে বিষাইছে হয়নে হেৰি খোৱা বোৱা আপুনি সেনেকে মছলাজাতীয় বস্তু বা বেছি মাছ মাংস খাইছিলে নেকি বাৰু হয় হয় হয় সেইটো কাৰণেও হ'ব পাৰে আপোনাৰ গেছৰ প্ৰব্লেমো হ'ব পাৰে হয়তো এই মছলাজাতীয় বস্তু খোৱা কাৰণে আপোনাৰ হ'ব পাৰে বাৰু এবাৰ এই মোক দেখুৱাই যাবহি আপুনি যেতিয়া আহিব পাৰে মই নটাৰ পৰা দুটা বজালৈকে মই থাকোঁ ইয়াতে মই সোমবাৰৰ পৰা শনিবাৰলৈকে থাকোঁ খালি দেওবাৰে বন্ধ থাকে আমাৰ হয় আপুনি আহি এবাৰ দেখুৱাই যাব মই মেডিচিন দিম ভাল হৈ অঁ মই তেজপুৰ চ'ক বজাৰত ৰিলায়েন্সৰ সন্মুখ অঁ আপুনি আহি এবাৰ দেখুৱাই যাব মেডিচিনখিনি দিম তাত ভাল পালে হ'ব বাৰু আৰু নহ'লে টেষ্ট কিছুমান কৰিব লাগিব হয় পাৰে আপুনি হেৰি কৰিব আপুনি পানী বেছিকে খাব দেই ঠিক আছে হ'ব আহি আপুনি দেখুৱাই যাব হয় হয় ঠিক আছে দিয়ক হ'ব নটাৰ পৰা দুটালৈকে থাকোঁ মই